দুহেজাৰ তেইছৰ এক জুন দুহেজাৰ বাইছৰ পাঁচ জুলাই দুহেজাৰ একৈছৰ পোন্ধৰ আগষ্ট দুহেজাৰ তেইছৰ পাঁচ নৱেম্বৰ দুহেজাৰ চাৰি চনৰ ছয় অক্টোবৰ